হেল্ল' হয় কওকচোন হয় হয় হয় হয় কম্পিউটাৰ্টো কি আপোনাৰ হাতত পৰিছিল নে কি মানে কেনেকৈ বেয়া হ'ল আপুনি ক'ব পাৰিব নেকি অলপমান এনে আপোনাৰ স্কীনখন এই মানে অন হয় নে নহয় মানে যেতিয়া অন কৰে অন কৰোঁতে অন হয়নে নহয় স্কীণখন অনেই নহয় ন ত' আপুনি এটো হেৰি কৰিব লাগিব আপুনি সম্পূৰ্ণ গোটেই মানে যিটো মানে চফটৱেৰ মানে চিষ্টেমটো আপুনি সলনি কৰি দিব লাগিব আৰু আপুনি এইটো চেঞ্জ কৰিব নেকি আপোনাৰ এটো বেছি নাযায় এটো মানে পোন্ধৰশমান মানে যাব আৰু দোকানখন আমাৰ যিডখৰমানে টাউনৰ ওচৰতে আছে আপোনাৰ এই বাৰ্বিকিউ ৰেষ্টুৰেণ্টৰ ওচৰতে আছে আপুনি মোক এনিটাইমে লগ পাব মই মানে থাকোঁয়ে মানে দোকানত মানে আপোনাৰ ৰাতিপুৱা মানে দছটা বজাৰ পৰা খোলা হয় মানে আবেলিলৈকে খোলা হয় মানে সাতটা মান বজালৈকে অ' ঠিক আছে আহি যাব আৰু আপোনাৰ আমাৰ অকল আমাৰ ইয়াত মানে কম্পিউটাৰে নহয় মানে সব ভাল কৰা হয় মোবাইল চোবাইল সব ভাল কৰা হয় যদি মোবাইল চোবাইল বেয়া হৈ থাকে আনিব পাৰিব ইয়াত মানে বহুত ভাল মানে চাৰ্ভিচ দিয়ে হয় নেকি ঠিকে আছে বাৰু ত' ত' আপুনি কেতিয়া মানে মানে কেতিয়া মানে আহিম বুলি ভাবিছে অ' ঠিক আছে আহি যাব তেন্তে মই আপোনাক মানে এড্ৰেছটো চেণ্ড কৰিম বাৰু মানে যদি আপোনাক লাগে ল'কেশ্যনটো চেণ্ড কৰিম বাৰু ঠিক আছে হ'ব দিয়ক তেন্তে